হয় বৰ্তমান ধেমাজি জিলাখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তনে দেখা দিছে যেনেকৈ এতিয়া ৰাস্তা পদূলিৰ উন্নতি সাধন হৈছে ৰাস্তা নতুনকৈ বনাই থকা দেখিবলৈ পোৱা গৈছে আগতকৈ যথেষ্ট উন্নত হৈছে কিন্তু বানপানীৰ ফলত ধেমাজিৰ একাংশ অঞ্চল বিশেষকৈ মানে বাটঘৰীয়া অঞ্চলটো ক্ষতি সাধন হোৱা আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ উপৰিও যাতায়ত ব্যৱস্থাটো সুচল হৈছে আৰু দোকান পোহাৰ সেইবিলাকৰ উন্নতি সাধন হৈছে যথেষ্ট আগতকৈ যথেষ্ট বেছিকৈ দোকান হোৱা ইয়াত ধেমাজিত দোকান বহা দেখিবলৈ পোৱা গৈছে কিন্তু লগতে দোকান পোহাৰৰ সংখ্যা যিমানে বৃদ্ধি হৈছে আৰু যাতায়তৰ সংখ্যাটো যিমানে বৃদ্ধি হৈছে সিমানে কিন্তু ইয়াত পৰিৱেশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে পৰিৱেশলৈ যদি আমি চাওঁ তেনেহ'লে ইয়াত যথেষ্ট মানে প্ৰদূষণৰ সমস্যা বৰ্তমান দেখা গৈছে